আপুনি ভাবেনে যে গ্ৰাম্য অঞ্চলৰ যুৱ প্ৰজন্মই উপযোগী জীৱনসংগী বিচাৰি পোৱাত সমস্যাৰ সন্মুখীন হয় কিয়নো মানুহে চহৰত বসতি স্থাপন কৰাটো পচন্দ কৰে কিয় হয় মই ভাবোঁ যে গ্ৰাম্য অঞ্চলৰ যুৱ প্ৰজন্মই উপযোগী জীৱনসংগী বিচাৰি পোৱাত সমস্যাৰ সন্মুখীন হয় কিয়নো আজিকালি সকলো মানুহে সকলো মানুহ বুলি ক'লেও ভুল হ'ব প্ৰায় ভাগ মানুহৰে এটাই চিন্তাধাৰা যে যিকোনো এজনৰ জীৱনসংগীজন ভাল হওক তেওঁৰ কাৰণে উপযোগী হওক ভাল হওক ল'ৰাৰ ক্ষেত্ৰত ল'ৰা ছোৱালী উভয়ৰে ক্ষেত্ৰত সেইটো হয় আৰু বিশেষকৈ এতিয়া ছোৱালী এজনীৰ জীৱনসংগী বিচাৰিব গ'লে সকলো মাক দেউতাকে মানে অভিভাৱক অভিভাৱিকাসকলে কোনো ল'ৰা ছোৱালীকে বিয়া দিব নিবিচাৰে গতিকে ভালৰ লগতে বিচাৰে মানে কি আমাৰ গাঁও গ্ৰাম্য অঞ্চলৰ প্ৰায় ভাগ মানুহৰে এটাই ভাবধাৰা যে চৰকাৰী চাকৰি লাগে চৰকাৰী চাকৰি ভাল ঘৰ থাকিব লাগিব গতিকে ভাল সুবিধাপাতি থাকিব লাগিব ঘৰখনৰ সেইটো বিচাৰে কিন্তু ল'ৰাজনৰ ক্ষেত্ৰত চাবলৈ গ'লে যদি সেই ল'ৰাজনে চৰকাৰী চাকৰি কৰিব নাপায় যদি ৰাজমিস্ত্ৰী কাম কৰে নহ'লে বা বা বেলেগ কাম কৰে তেনেহ'লে ইমান চৰকাৰী চাকৰিয়াল ল'ৰা এজনে যিমানখিনি স সুবিধাৰে ঘৰ পাতি বনাব পাৰিব সিমানখিনি সুবিধাৰে সিমানখিনি ভাল দৰে আমাৰ ৰাজমিস্ত্ৰী বা কিবা বেলেগ দৰ্জী চিলাই আদি কাম কৰা ল'ৰা এজনে সেইখিনি কৰিব নোৱাৰে গতিকে সেই অভিভাৱকসকলে ভাল ল ঘৰ বিচাৰিলে ঘৰ দুৱাৰ যদি ভাল বিচাৰে তেনেহ'লে ল'ৰাজন চৰকাৰী চাকৰিয়াল হ'ব লাগিব চৰকাৰী চাকৰিয়াল হ'লেহে আৰু আমাৰ গ্ৰাম্য অঞ্চলত প্ৰায়ভাগ তেনেকুৱা ধৰণৰ দেখা পোৱা নাযায় আৰু চৰকাৰী চাকৰি কৰিব লাগিলে চহৰত বসবাস কৰিব লাগিব আৰু চহৰত বসবাস কৰাৰ লগে লগে সকলো মানুহে কৰ্মসূত্ৰে নিজৰ ঘৰ এৰি যাব লগা হয় বাহিৰত থাকিব লগা হয় তেনেকুৱাই হয় ল'ৰা এজনে ল'ৰা এজনে মানে নিজৰ কৰ্মসূত্ৰত ঘৰৰ পৰা বাহিৰত গৈ চৰকাৰী চাকৰি কৰি তাত বসবাত কৰাৰ লগে লগে তাত ঘৰ সকলো ধৰণৰ সা সুবিধাখিনি চহৰত কৰি লয় ঘৰ দুৱাৰ চহৰত বনাই লয় গতিকে আমি গ্ৰাম্য অঞ্চলৰ মানুহে সেই ভাল সুবিধাৰ ল'ৰা এজন বা ছোৱালী এজনী ভাল জীৱনসংগী এজনী পাব বা এজন পাবলৈ হ'লে আমি চহৰলৈ যাব লাগিব চহৰত গ'লেহে আমি পাম গতিকে তেনেকুৱা ধৰণৰ সেই কাৰণে মানে আমাৰ গ্ৰাম্য অঞ্চলৰ মানুহে জীৱনসংগী বিচৰাত অলপমান অসুবিধাৰ সন্মুখীন হয় আৰু চহৰত বসতি স্থাপন কৰাটো পচন্দ কৰে সেইটো কাৰণে আমাৰ গ্ৰাম্য অঞ্চলৰ মানুহে ভাবে যে চহৰত বসতি স্থাপন কৰিলে তাত সকলোখিনি সা সুবিধা পোৱা যাব সেইটোৱেই